বৰ্তমান সমাজত মহিলাৰ বহু ক্ষেত্ৰত উন্নতি হৈছেও আৰু এনেকুৱা নহয় যে কিছুমান ক্ষেত্ৰত উন্নতি হৈছে বুলি সকলো দিশকে সামৰি লৈছে ই আৰু বিশেষকৈ গাওঁ অঞ্চলত এনেকুৱাও বহুত আছে য'ত মহিলাৰ সবলীকৰণ সঠিক দিশত হোৱা নাই এফালে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নাৰীও হৈছেগৈ কিন্তু সেই একেখন সমাজতে নাৰী বহুত শোষিতও হৈ আছে আৰু বিশেষকৈ মানে যদি আমি প্ৰাথমিক অৱস্থাৰ এখন কিতাপ লওঁ তেনেহ'লে য'ত এ মানে থাকিলে এৰোপ্লেন থাকে তাত এটা ল'ৰাৰ ছবি থাকে আৰু ঝ মানে ঝাৰু এডাল থাকে য'ত এগৰাকী নাৰীৰ থাকে তেনেকুৱা ক্ষেত্ৰতে দেখা যায় যে সেই অসমতাখিনি বৰ্তমানেও আছে আৰু আগৰপৰাই সেই নাৰীৰ যোনটো মানে পুৰুষ প্ৰধান সমাজখনত নাৰীক যোনটো অসমতা প্ৰদান কৰা হৈছিলে বা নিম্ন দৃষ্টিৰে চোৱা হৈছিলে সেই বস্তুখিনি এতিয়াও ধনীয়ে হওক দুখীয়াই হওক বা গাঁও অঞ্চলেই হওক বা চহৰ অঞ্চলেই হওক প্ৰত্যেকতে চলিয়ে আহিছে তাৰ উপৰিও বহুত বোৰ্খা অঞ্চল বা একদম গাঁৱৰ ভিতৰুৱা অঞ্চলত মহিলাই ভালকৈ শিক্ষা এতিয়াও পাব পৰা হোৱাই নাই উদাহৰণস্বৰূপে অলপ দিনৰ আগত ইয়াতে এখন প্ৰতিবেদন ওলাইছিলে য'ত মানে এক হেজাৰ ল'ৰাৰ বিপৰীতে বিদ্যালয়ত কেৱল মাত্ৰ আঠশ চাৰিজনী ছোৱালীয়েহে মানে শিক্ষা গ্ৰহণ কৰে আৰু সেইখিনি বস্তুকে ব্যক্তিগত বিদ্যালয়ত যদি চোৱা হয় তেনেহ'লে তাৰ পৰিমাণ ছোৱালীৰ আৰু সংখ্যা কম তাৰ বিপৰীতে যোনবিলাক আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় সেইখিনিত ল'ৰাতকৈ ছোৱালী বেছি গতিকে এনেকুৱাকৈ বহু ক্ষেত্ৰত হয় যে ল'ৰাক মানে পইচা দি পঢ়াব বিচাৰিলে বিচাৰে বা সেই ক্ষেত্ৰত ছোৱালীৰ বাবে ইমান অভিভাৱকে খৰচ কৰিবলৈ নিবিচাৰে আৰু এই ক্ষেত্ৰত মহিলাৰ ভাল দিশো বহুত হৈছেগৈ মহিলাই বৰ্তমান ৰাষ্ট্ৰপতি হৈছে মহিলা বহুত কোৰ্টত জাৰ্জ হৈছে বা মহিলা বহুত ডাঙৰ ডাঙৰ বিষয়াও হৈছে বৰ্তমান সময়তে অসমতেই জোনমণি ৰাভাৰ যোনটো তদন্ত কৰিবলৈ আহিছে এগৰাকী নাৰীয়ে আহিছে গতিকে সেই ক্ষেত্ৰত বহুত নাৰী বহুত ওপৰ পৰ্যায়ো পাইছেগৈ যদিও মানে বহুত ভিতৰুৱা অঞ্চলত নাৰী শোষিত হৈ আছে বৰ্তমানেও